হয় নমস্কাৰ মই আপোনালোকৰ এজেঞ্চিৰ পৰা এখন কেব বুক কৰিছিলোঁ আজি মই শিৱসাগৰলৈ যোৱাৰ কথা আছিলে অলপ ফুৰিবৰ কাৰণে কিন্তু তেখেত আহি পোৱাৰ কথা আছিলে পাঁচ মান বজাত এতিয়ালৈকে কিন্তু আহি নাপালে প্ৰায় এক ঘণ্টামান পাৰ হৈ গ'ল মই তেখেতক ফোনো কৰি আছোঁ ফোনো পিকআপ কৰা নাই তেখেতে আপোনালোকে এনেধৰণে যদি ছাৰ্ভিচ দিয়ে কেনেকৈ হ'ব বাৰু মই আপোনাৰ লগত যিটো প্ৰগ্ৰেম বনাইছিলোঁ এতিয়া মই অলৰেডি লেট হৈ গৈছোঁ এনেধৰণে যদি আপোনালোকৰ ছাৰ্ভিচ হয় মানুহে কেনেধৰণেৰে কাম বিলাক কৰিব পাৰিব সময়মতে